হেল্ল' দাদা অঁ আপোনালোকৰ গাড়ী এখন ভাড়ালৈ লাগিছিলে হয় মই নিজেই চলাম শিৱসাগৰলৈ যাম চাৰিদিনৰ কালি কাৰণে লাগিছিলে ঘৰৰ পৰিয়ালটো যাবলৈ চাৰি ছাব্বিছ তাৰিখৰপৰা ত্ৰিছ তাৰিখলৈকে লাগে দাদা কিমান ল'বনো এই চাৰিদিনত দিনে কিমান ল'ব হয় দাদা অঁ চাৰিদিনত সিমান ল'ব ন অঁ হ'ব ঠিক আছে হয় হয় হয় হ'ব দিয়ক